হেল্ল' অঁ আছোঁ দিয়ক ভালনে আপোনাৰ হয় হয় ময়ো পোৱা নাই বাৰু বহুত দিন খবৰ খাতি আজি ভাল লাগিলে বাৰু ফোনটো অহাৰ কাৰণে কওকচোন ল'ৰা বিএ ফাৰ্ষ্ট থাৰ্ড ছেমত আছে জানো কওকচোন পোৱা নাই বাৰু

হয় হয়

আপোনাৰ ল'ৰা এপ্ হেৰি কৰিলে নেকি ফৰ্ম ফিল আপ কৰিলে নেকি অঁ

হয় হয় বাৰু লাষ্ট ডে'ট কেতিয়ালৈ আছে ল'ৰা এতিয়া ঘৰত নাই নহয় মোৰ হয় অনলাইনত পঠিয়াই দিব

অৱশ্যে ইনকাম চাৰ্টিফিকেট নাই ইনকাম চাৰ্টিফিকেট উলিয়াব লাগিব বাকীখিনি আধাৰ কাৰ্ড পান কাৰ্ড এইখিনি আছে বাৰু ভোটাৰ কাৰ্ড এইখিনি আছে ইনকাম চাৰ্টিফিকেট উলিয়াব লাগিব আকৌ ক'ৰ পৰা উলিয়াব লাগিব নহয় মৌজাদাৰৰ পৰা উলিয়াব লাগিবনে নে এই এছ ডি চি ৰ পৰা উলিয়াব লাগিব

অঁ অঁ অঁ ঠিক আছে বাৰু কিমান এ মানে দহ দহ ছেপ্টেম্বৰৰ ভিতৰত নহয়নে